মোৰ অঞ্চলটোৰ পৰম্পৰাগত বহুতো খেল আছে তেনেকুৱা বহুতো পুৰণি যেনেকুৱা লুডু খেল মাৰ্বল খেল কেৰম খেল ইত্যাদি এনেদৰে বহুতো খেল আছে যিটো আমাৰ ককা দেউতাৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে সেইটো অফলাইন যোগে খেলা হয় যিটো ফলত বহুতো মানুহৰ মাজত সমন্বয়ৰ সৃষ্টি হৈছিল পুৰণি কালত এইবোৰ খেলে অধিক গুৰুত্ব দিছিল কিন্তু বৰ্তমান সময়ত এইবোৰ খেলে এক আধুনিকতাৰ লুপ লৈছে লুডু খেল বৰ্তমান মোবাইলত উপলব্ধ আছে ঠিক তেনেদৰে কেৰমো বৰ্তমান সময়ত ইণ্টাৰনেট যোগে ল'ৰা ছোৱালীবিলাকে খেলে ঠিক তেনেদৰে বৰ্তমান সময়ত যেনেকুৱা আধুনিক যুগত ক্ৰিকেট আছিল ঠিক তেনেদৰে বৰ্তমান সময়তো সেই ক্ৰিকেট মোবাইলত বা ইণ্টাৰনেটত খেলিব পৰা হ'ল যাৰ ফলত আমাৰ নৱপ্ৰজন্মৰ বহুতো অসুবিধাৰ সৃষ্টি হৈছে প্ৰাচীন কালত সমনীয়াসকলে যেতিয়া ক্ৰিকেট খেলাইছিল তেতিয়া সেই খেলবোৰ ফিল্ড বা এখন খেল খেতি পথাৰত চাফা কৰিলৈ খেলিছিল কিন্তু বৰ্তমান সেয়া আমি দেখা নাপাওঁ মাত্ৰ সেয়া মোবাইলত বা ইণ্টাৰনেটত খেলিছিল আমাৰ অঞ্চলটো পৰম্পৰাগত খেলবোৰ যেনেকুৱা হকী ক্ৰিকেট কেৰম আদি এনেকুৱা কেৰমবোৰত মানুহে বহুতো কেইজনমান নাগৰিক লগ হৈ কেৰমবোৰ খেলিছিল কিন্তু বৰ্তমান সময়ত সেইবোৰ উপলব্ধ নাই পৰৱৰ্তীকালত যেনেকৈ কেৰম চাৰিজন মানুহে খেলিব পাৰিছিল কিন্তু বৰ্তমান সময়ত সেই কেৰমখন মোবাইল যোগে অকলে অকলে খেলে যাৰ ফলত আমাৰ ল'ৰা ছোৱালীসকলৰ মাজত একো মিল নোহোৱা হৈছে এটা সময়ত সেই কেৰম বা সেই লুডুগুটি বা ক্ৰিকেট বা হকী আদি অফলাইন যোগে খেলা হৈছিল কিন্তু সেই সময়ত এতিয়ালৈকে এই হকীসমূহ খেলা দেখা নাযায় সেই খেলবিধ প্ৰায় নোহোৱা হৈ গৈছে কাৰণ নৱপ্ৰজন্মই বৰ্তমান কিছুমান অনলাইন ইণ্টাৰনেটত মনোমুগ্ধ হৈছে যাৰ ফলত বহুতো ক্ষতি সাধন হৈছে অঞ্চলটোৰ পৰম্পৰাগত খেল বুলি ক'বলৈ গ'লে আৰু এনেকুৱা ধৰণৰ নানা খেল আছে যিটো আমাৰ ল'ৰা ছোৱালীবোৰে বৰ্তমান খেলি থাকে প্ৰাচীন কালত এই খেলসমূহ বহুতো সুবিধা আছিল আৰু লগৰীয়াৰ মাজত বহুতো সমন্বয় আছিল সকলো ল'ৰা ছোৱালী মিলাপ্ৰীতিৰে খেলিছিল কিন্তু এতিয়া সেই সুখবোৰ সেই প্ৰাচীন কালবোৰ আমি কেতিয়াও ঘূৰি যাব নোৱাৰোঁ এই খেলবোৰে আধুনিকতাৰ ৰূপ লৈ বহুতৰো মাজত এক নানা ধৰণৰ কাজিয়া বা আহিলা বা অভিলেখৰ সৃষ্টি কৰিছে যিটো প্ৰাচীন সভ্যতাৰ তুলনাত বৰ্তমান সময়ত সেয়া এক ৰহস্যজনক কথা হৈ পৰিছে অঞ্চলটোৰ পৰম্পৰাগত খেলবোৰ আৰু বহুতো আছে আমি খেলিবলৈ গ'লে ক্ৰিকেট খেলৰ কথা ক'ব পাৰিম সেই ক্ৰিকেট খেল যেতিয়া আমি খেলিছিলোঁ সেই খেলত বহুতো ল'ৰা ছোৱালী একগোট হৈ বাৰজনকৈ সদস্য আছিলোঁ সেই সদস্য প্ৰতিগৰাকীয়ে আমি হৰা জিকা কৰি সেই খেলখন উপভোগ কৰিছিলোঁ ঠিক তেনেদৰে হকী আমি খেলিছিলোঁ এখন ফিল্ডত গৈ আমি হকী আমি সমনীয়াৰ সৈতে ভলীও খেলিছিলোঁ ভলীবলত আঠজনকৈ খেলুৱৈ থাকে সেইটো সমন্বয়ত খেলিছিললোঁ কিন্তু বৰ্তমান সময়ত সেই ভলী বা হকী ক্ৰিকেট আদি খেলবোৰ খেলা আমি দেখা নাপাওঁ এই খেলবোৰে বৰ্তমান সময়ত আধুনিকতাৰ ৰূপ লৈছে এনেদৰে যদি আধুনিকতাৰ সকলো খেলবোৰে ৰূপ লয় তেতিয়া আমাৰ নৱপ্ৰজন্মৰ মাজত একো সমন্বয়ৰ চিন নাথাকিব যেতিয়া ইণ্টাৰনেট আহিল তেতিয়াৰে পৰা এই খেলবোৰৰ প্ৰতি সকলো ল'ৰা ছোৱালীৰ আগ্ৰহ কমি গৈছে গতিকে এই খেলবোৰ ইণ্টাৰনেটত খেলাৰ পৰা আমাৰ ল'ৰা ছোৱালীবোৰৰ মিলাপ্ৰ্ৰীতি বা মাত কথা একো নোহোৱা হৈছে গতিকে মই সকলোকে অনুৰোধ কৰোঁ যে এই খেলবোৰ পুনৰাই অফলাইন যোগে খেলাটো দৰকাৰ আমি আগতে বহুতো আধুনিক কচুগুটি বা মাৰ্বল আদি গেম খেলিছিলোঁ সেই গেমবোৰত বহুতো সুখ আছিল বহুতো শৈশৱ আমি এতিয়াও বিচাৰি পাওঁ কিন্তু সেই কচুগুটি বা মাৰ্বল আজি খেলা দেখা নাযায় সেই কচুগুটি বা মাৰ্বল খেলবোৰ মানুহে এতিয়া খেলা নকৰে মাত্ৰ সেইবোৰ এতিয়া বন্ধ হৈ গৈছে আৰু ইণ্টাৰনেটত বহুতো যেনেকুৱা পাবজি ফ্ৰী ফায়াৰ এইবোৰ গেম উপলব্ধ কৰে যাৰ ফলত আমাৰ সমাজত ল'ৰা ছোৱালীবোৰৰ মাজত এক কোলাহলৰ সৃষ্টি হৈছে প্ৰতিটো সময়তে প্ৰতিটো ঠাইতে বৰ্তমান সময়ত এই মানুহবোৰে এইবোৰ খেল উপভোগ কৰি আহিছে অঞ্চলটোৰ পৰম্পৰাগত খেলৰ বহুতো আছে কেৰম লুডু হকী বা ক্ৰিকেট ক্ৰিকেট খেলোতে সকলো দুয়োটা দলৰ মাজত এক জেদ বা ভেদৰ সৃষ্টি হৈছিল যিটো আমাৰ সকলো মানুহে ব্যৱহাৰ কৰিছিল গতিকে এনেদৰে যদি ইণ্টাৰনেটৰ সহায়ত এই খেলবোৰ খেলা হয় তেতিয়া আমাৰ প্ৰাচীনকালৰ আধুনিকতাৰ ৰূপ ল'ব আৰু লাহে লাহে এই খেলৰ প্ৰতি সকলোৰে আগ্ৰহ কমি আহিব গতিকে সকলোৱে যেন আধুনিকতা বাদ দি পুনৰ সেই খেলসমূহ উপভোগ কৰে গতিকে সকলোৱে পুনৰ আধুনিকতাৰ পৰা ওলাই আহি অফলাইন যোগে এই আগৰ গেমবোৰ আঁকোৱালি লয় তেতিয়াহে যাতে সকলোৱে কৰিব পাৰে গতিকে মই অঞ্চলটোৰ বা আমাৰ বা কিছুমান ঠাইত যেতিয়া এই অফলাইন গেমসমূহ খেলা হয় তেতিয়া সেইবোৰ আধুনিকতা ৰূপ লয় ঠিক তেনেকৈ প্ৰতিটো সময়তে এই গেমসমূহ খেলাতো অতি প্ৰয়োজনীয় তেতিয়া আমাৰ সমাজত বা আমাৰ সকলো ল'ৰা ছোৱালীৰ মাজত এক সমন্বয় আৰু চিনাকি এই গেমসমূহৰ মাজেৰে দিব পাৰি এই গেমসমূহৰ জৰিয়তে বহুতো লোকে বহুতো মতামত আগবঢ়াব পাৰে কিন্তু মই এই অনলাইন গেমসমূহৰ দ্বাৰা একো মতামত আগবঢ়াব বিচৰা নাই অফলাইন গেমসমূহৰ জৰিয়তে বহুতো আমি লুডু কেৰম ইত্যাদিৰ জৰিয়তে আমি শৈশৱ বিচাৰি পাইছিলোঁ কিন্তু বৰ্তমান সময়ত সেইসমূহ দেখা পোৱা নাযায় গতিকে সকলোকে মই এটাই অনুৰোধ জনাওঁ যে এই গেমসমূহ যাতে বন্ধ কৰি সেই শৈশৱৰ লগে ভাগে ধূলিত বাগৰি খেলা খেলবোৰ আমি উপভোগ কৰোঁ সেয়াই মোৰ অনুৰোধ